হেল্ল' কওকচোন অ' আছে আছে অ' চিনি পাইছোঁ হয় হয় হয় কওকচোন

অ' আৰু ক'ব ইলাচি দিয়াটো অ' হয় তিনি কেজি ন পাঁচ কেজি আপোনাক দাম কিন্তু অলপ বাঢ়িছেও অলপ কমিছেও লালচাহ যোনটো আগতে আপোনাক মই দিছিলোঁ নব্বৈকৈ কিন্তু এতিয়া বৰ্তমান সেইটো হৈ গ'ল এশ টকাকৈ দহ টকা এতিয়া বৰ্তমান হ'ব গাড়ী ভাড়া বঢ়াই লৈছে কি কৰিব উপায় নাই তাৰপৰা ফ্ৰিকচনত বঢ়াই লৈছে এতিয়া আপোনাক বুলিয়ে মই আগৰ একদম আপোনাৰ আপুনি মোৰ আগৰ একদম পুৰণা কাষ্টমাৰ কাৰণে আপোনাক মই এইটো ৰে'টত এইতো দামত দিছোঁ বেলেগ হোৱাহেঁতেন মই এশ বিছ ডেৰশ তেনেকৈ দিওঁ হ'ব এতিয়াটো উপায় নাই মই তাত নিজেই কিনিছোঁ আপোনাৰ নব্বৈ টকাকৈ আপোনাক এতিয়া মই অনা দামতে মই দি দিছোঁ আৰু কিবা এটা মিলাই মিলি ধৰি দিম আৰু ইলাচিটো দহ কেজি আছিলে ন ইলাচিটোৰ দামটো কিন্তু আৰু বাঢ়ি গ'ল কিন্তু দেই এইটো আগৰ আপোনাৰ এশ আশী লগাই আছিলো ৰে'টতো কিন্তু এতিয়া মই দুশৰ তলত মই দিব নোৱাৰিম দেই সেইটো বেয়া পায় লাভ নাই আপুনি উপায় নাই কি কৰিব আৰু আপুনি এটা কাম কৰক আপোনিও বঢ়াই ল'ব ন উপায় নাই এতিয়া বস্তুৰ দাম এতিয়া দিনক দিনে বাঢ়ি গৈছে ন এতিয়া য'ত ত'ত পানী হৈছে বস্তু অনা নিয়াত অলপ দিগদাৰ হৈছে অফাৰ আপোনাৰ হ'ব আপুনি পঞ্চাছ কেজিৰ বেগ ল'ব লাগিব তেতিয়া আপোনাৰ

আৰু কিবা এটা ধৰি দিম বাৰু এইটোতো আৰু টাটাটো টাটাৰ দামটো একেই আছে বাৰু সেইটো ঠিকেই আছে আৰু কেতিয়ালৈ পঠাব লাগিব আপোনাক

বুধবাৰে বা বৃহস্পতিবাৰে পঠাই দিম বাৰু ৰাতিপুৱা

ঠিক আছে মই পঠাই দিম আপুনি কালেক্ট কৰি ল'ব টাউনৰ পৰা